হেল্ল' দুৱৰা ছাৰ হয়নে অঁ আপোনাৰ স্কুলত যে মোৰ ল'ৰাটো দ ছবিৰ কাৰণে দিয়া হৈছিলে অঁ সিতো আগতে অলপ পাৰিছিলেই এতিয়া যে বৰ কিবা মনটো নিদিয়া নিচিনা হৈছে কথাটো কি বাৰু অঁ সি ঘৰত মানে বৰকৈ ব ছবি আঁকিবলৈ মন নকৰা হৈছে অঁ নহয় একেবাৰে মন নকৰা হৈছে কাৰণে মই সুধিবলৈ কিবা তাত ন জানো সেইখিনি আমাৰ গাতে ভুল হৈছেনে ছাৰৰ ওচৰতে কিবা ল'ৰাটোৱে গণ্ডগোল কৰিছেনে সেইকাৰণে আপোনাৰ পৰা জানিব পাৰি অঁ অঁ সেইটোও হ'ব পাৰে বাৰু এই স্কুলৰ পৰা আহি খেলিবলৈ যোৱা যায় অলপমান নোযোৱা নহয় ছবি আঁকিবলৈ ক'লে সি বৰকৈ আঁকিবলৈ মন নকৰা নিচিনা হৈছে সেইকাৰণে আপোনাৰ পৰা জানিবলৈ বিচাৰিলোঁ ল'ৰাটোৱে স্কুলতনো কি কৰে কি নকৰে সেইটোকে জানিবলৈ বিচাৰিলোঁ

অঁ হ'ব তেতিয়াহ'লে হ'ব তেতিয়াহ'লে ছাৰ হ'ব অঁ